নমস্কাৰ নমস্কাৰ ভালে ভালে ধৰিব নোৱাৰিলোঁ কোনে কৈছিলে আপুনি হয় হয় হয় অঁ কওকচোন হয় হয় কওক নাই নাই নাই নাই এই জাষ্ট সোমাইছোঁহিহে এক নাই আপুনি ক'ব পাৰিব কওক হয় অংকিতা ন আৰু ৰোল নাম্বাৰটো ক ক'ব নেকি ফ'ৰ্টি ন ৰ'ব বাৰু মই হেৰি কি বুলি কয় চাই দিছোঁ অঁ হেৰি কি বুলি কয় তাই অকণমান হেৰি হৈছে কি বুলি কয় আপোনাৰ এই পঢ়া মানে নাম্বাৰটো অকণমান কম পাইছে আপোনাৰ আপোনালোকে হেৰি অকণমান তাইক হেৰি ধ্যান দিব চোন নহ'লে ধৰক যদি যদি আপুনি যদি তাই যদি এনেকৈও পৰা নাই বা আপোনালোকেও ভালকৈ টাইম দিব পৰা নাই তেনেহ'লে টিউশ্যন নিচিনা হেৰিকে দি দিয়ক টিউশ্যন চিউশ্যন কিবা ক'ৰবাত যদি পায় ভালকৈ তেতিয়া

হয় হয়

নাই বেয়া পোৱানো কথা কি আছে কি বুলি কয় আপোনালোকে কি বুলি কয় যদি হেৰি হয় তেনেহ'লে দিয়াব পাৰিব খালী কি বুলি কয় মোৰ সময়টো মিলাই ল'ব লাগিব যে সময়টো যদি মিলে তেতিয়া মই আপোনালোকক নিশ্চয় ক'ম তেতিয়া আপোনালোকে মোক হেৰি কৰি পিনে দিব পাৰিব কিন্তু মানে কি হ'ল মই ব্যস্ততাৰ কাৰণে এতিয়া কি বুলি কয় আপোনৰ সেইবিলাকো কৰিব নোৱাৰা নিচিনা হৈ আছে যে যদি মোৰ সময় হয় তেনেহ'লে নিশ্চয় ক'ম আপোনাক ঠিক আছে ঠিক আছে মই তে যদি সময়টো মিলে তেতিয়া ক'ম আপোনাক